যেতিয়া ঘৰত মানুহ বেছি হয় তেতিয়া বনাওঁ বুলি ভাবোঁতে অলপ ভয়ো লাগে বহুত মানুহ হ'ল কেনেকৈ বা বনাও কেনেকুৱা বা হয় অলপ ভয় লাগে তাৰপিছত নিজে বনাবলৈ যাওঁ প্ৰথমতে জুইকুৰা ধৰি তাৰপিছত গৰম পানী বঢ়াওঁ ব পানী গৰম হ'লে চাউল বঢ়াই দিওঁ তাৰপিছত ভাতটো হ'লনে নাই চাওঁ তাৰপিছত চাই ভাতটো নমাই থলোঁ তাৰপিছত দাইল বঢ়াওঁ দাইল ধুই পখালি ভালকৈ দিওঁ

তাৰপিছত চবজি বনাওঁ তাৰপিছত ভাজি বনাওঁ বনাই ভালকৈ বাচন বৰ্তনবোৰ ধুই মেলি তেনেকৈ একেলগে সকলোকে দিওঁ অলপ ভয়ো লাগে কেনেকুৱা বা হয় তাৰপিছত সকলোৱে